আমাৰ সংস্কৃতিত বিয়াৰ অনুষ্ঠান বহুত ডাঙৰ হয় বহুত মানে এইটো মানে নচলে নহ'বই মানে এইটো বিয়াটোৱেই মেইন বিয়াই নহ বিয়াটো নহ'লে মানে ডাঙৰ মানে বহুত প্ৰব্লেম হয় আৰু মানুহৰ পালন মানে কি কি কৰে আমাৰ মানুহবোৰ পালন কৰে নীতি নিয়মবোৰ হয় মানে মই অসমীয়া হয় ছ' মই অসমীয়াৰ বেছিভাগ জানো অসমীয়াৰ আমাৰ সাজ পোছাক তাৰপিছত হ'ল হোম যজ্ঞ কৰে ৰাতি যজ্ঞ কৰে মানে বিয়াটো মানে সেই সন্ধিয়া সম্পন্ন হয় আৰু আৰু আৰু বহুত নীতি নিয়ম আছে বহুত নীতি নিয়ম আছে জানো আৰু মানে মানে কি আৰু নীতি নিয়মবোৰ কেনেকুৱা এতিয়া হোম যজ্ঞ কৰিব লাগে মানে ধৰি লওক দৰাটো আৰু কইনাজন দু দুয়োটাই লঘোণ থাকিব লাগে দিনটো লঘোণে থাকিব লাগে ফাৰ্ষ্ট জোৰণ আহে জোৰণত জোৰণ হয় জোৰণত দৰাৰ মানুহক হেৰি কৰা কইনাৰ কাৰণে খা খাদ্য আৰু পোছাকবোৰ আনে তাৰ নিয়ম বহুত নিয়ম থাকে তাতে আন্ধাৰ সিহঁতে আহে আহি কিনে কইনাঘৰত আহি মানে পালনখিনি কৰিব লাগে যিমান ধৰি লওক সোণৰ গহনাৰ এইগিলা আ অলংকাৰ বহুত বস্তু আহিব নিয়মবোৰ কৰিব লাগে তাৰে এটা আৰে আৰু এটা ভাগিন ভাগিনটো মেইন ভাগিনটো এটা থাকিব লাগে ভাগিনে সেই মানে আ অলংকাৰবোৰ পিন্ধাব লাগে সেইটো এটা নিয়ম সেই নিয়মটো পিন্ধে আৰু সেন্দুৰ দিব লাগে আমি বেলেগে কয় মানে ক'ত হিন্দীত যে থাকে দৰাই পিন্ মানে দিয়ে আৰু কিন্তু আমাৰ ইয়াত নোৱাৰে নচলে আমাৰ ইয়াত ভাগিনে ভাগিন মেইন মানে ভাগিন মানে কি আৰু মানে দৰাৰ বায়েকৰ মানে বৈনীয়েকৰ বা বায়েকৰ জীয়েক জীয়েকটো বা ল'ৰাই হ'ব পাৰে বা ছোৱালীয়ে হ'ব পাৰে কৈছোঁ মানে পুতেক বা সেনেকুৱা আৰু ছ' সৰু চলি বা ডাঙৰো হ'ব পাৰে তাহোন মানে সেন্দুৰ আৰু কপালত ফুট দিব লাগে আৰু খা আ অলংকাৰ পিন্ধিব মানে আ অলংকাৰ মানে খাৰু পিন্ধাব লাগে আৰু বাকীখিনি যিমান আনে কিবা মাছ আনে মিঠাই আনে বহুত বস্তু আনে আনি কিনে কইনাটোক দিব লাগে আগবঢ়াই দি সেৱা কৰিব লাগে আ আৰু ভাগোৱা ভগাই দিব লাগে কিবা এটা বহুত সেনেকৈ বহুত নিয়ম আছে তামোল পাণ আনে আনি কিনে ভগাই দিয়ে এইবোৰ আদি বহুত আৰু তাৰে নেক্সট দিনা হয় বিয়া বিয়াৰ দিনাখন দিনটো কইনাঘৰৰ হওঁক বা দৰা ক্ষেত্ৰৰ হওঁক খানা দিয়ে খানা মানে ভাত খুৱাই দুপৰীয়া বহুত মানুহ মাতি মানুহ মাতি কেনে মানুহ মাতি পেলাই খুৱায় বহায় এনেকুৱা কৰে গোটেইখিনি যিমান যিমান ফেচিলিটি থাকে আৰু কৰে দৰাৰ ক্ষেত্ৰতো ছেইম হয় খালি বাচ ৰাতি ক্ষেত্ৰ ৰাতি আৰু বাচ নিয়ম নিয়ম অলপ অলপ বেলেগ নিয়ম দৰাৰ আৰু ল'ৰাটোৰ অলপ অলপ মানে বেলেগ থাকে দৰাটো দিনটো ৰখাই থাকে আৰু ন আৰু কইনাও দিনটো মানে লঘোণ দিয়ে বহুত লঘোণ দিয়ে মানে একো খাব নোৱাৰে ফল মূল খাব পাৰে বা গাখীৰ খাব পাৰে সেনেকুৱা আৰু পানী তুলে পানী তুলোঁতে দৰাক গা ধুওৱা আৰু কইনাকো গা ধুৱায় বেলেগ বেলেগ এনেকৈ গা ধুৱায় নিজৰ নিজৰ ঘৰত সেনেকৈ নিয়ম কৰে মাকেও লঘোণ দিব লাগে মাকে নিয়মখিনি বহুত কৰিব লাগে আৰু দেউতাও দেউতাকো লঘোণ দিব লাগে বামুণ আহে হোম বামুণ আহি নিয়ম কৰে জুই জ্বল্ এনেকৈ মানে কি বহুত নিয়ম থাকে মন্ত্ৰ মাতি সেই কৰে আৰু গধূলি যেতিয়া আৰু ৰাতি সন্ধিয়া হয় তাৰপাছত দৰা আহে দৰা আহি গেটৰ সন্মুখত মানে কইনাৰ মাকে আগবঢ়াই নিব লাগে আনি কইনাক মাতি তাতে একেলগে বহি মানে মানুহে এটা মান মানে কইনাৰ এইটো কি কয় মহা মানে ভিনদেউ ভিনদেউক মানে কোলাত লৈ আনিব লাগে ভিনদেৱে কইনাটোক মানে কোলাত লৈ আনি দৰাৰ আগত থ'ব লাগে মানে বহাব লাগে তাতে আৰু তাৰপাছত ৰাতি হোম যজ্ঞ কৰে পঢ়িব লাগে মন্ত্ৰ কৰিব লাগে বহুত মানে এনেকৈ মানে নিয়ম থাকে সেই তামোল পাণ সেই কৰি পেলাই আগবঢ়াব লাগে সেৱা কৰিব লাগে তাৰপাছত মালা পিন্ধে তাতেই গোটে সামগ্ৰী কৰে তাৰপাছত আৰু মানে ঘৰত নিয়ে বেলেগে খেলা দিয়ে খেলা মানে কি ধৰি লোৱা চাউল আৰু মানে গাখীৰত এটা আঙুঠি ফেলাই আঙুঠি ফেলাই দুইজনে মানে যাৰে জিতে আৰু তাই মানে ভাবে যে ময়েই ঘৰটো চম্ভালিব লাগিব সেনেকুৱা আৰু মানে সেই মানুহবোৰে কয় আৰু এনেই ফাল্টু কৰি মানে ধেমালি কৰে এনেকুৱা আৰু বহুত তে এনেকৈ নিয়ম বহুত আছে মানে ক'ব লাগে বহুত নিয়ম থাকে জানো আৰু কিছুমান মানে নাজানিব পাৰোঁ ভুলো হ'ব পাৰে ছ' মই যেইখিনি দেখিছোঁ সেইখিনি কৈছোঁ আৰু বাকী বেলেগৰ নাজানো নিয়ম মই আমি অসমীয়াৰে হয় ছ' মই অসমীয়া বেছিয়ে নিয়ম জানো আৰু বাকী নাজানো এয়াই হৈছে